স্কুলত মোৰ প্ৰিয় বিষয় আছিল অসমীয়া এইটো বিষয় মই এটা কাৰনতে ভাল পাইছিলোঁ এইটো মোৰ মাতৃভাষা আছিল মাতৃভাষাটো কেৱল মোৰ বুলিয়েই নহয় প্ৰতিজন ব্যক্তিৰে প্ৰিয় হয় কাৰণ ই আমাৰ আৱেগ অনুভুতিৰ লগত জড়িত আৰু আমি সকলোৱে সদায় নিজৰ মাতৃভাষাতেই হাহোঁ কান্দো আৰু সপোন দেখোঁ গতিকে মাতৃভাষা সকলো মানুহৰে প্ৰিয় বিষয় হয় আমাৰ অসমীয়া ভাষাটোৰ বিষয়ে ক'বলৈ গ'লে এইটো এটা অতি চহকী আৰু শুৱলা ভাষা অসমীয়া বিষয়টো সাহিত্যৰ ক্ষেত্ৰতো অতি চহকী অসমীয়া বিষয়ৰ গদ্য পদ্য আৰু যি ব্যাকৰণ আছে মই এই সকলোবোৰ পঢ়ি ভাল পাওঁ ইয়াৰ অন্তৰ্ভুক্ত উপন্যাস ৰস ৰচনা নাটক সমালোচনা প্ৰৱন্ধ নিবন্ধ সকলোবোৰেই উন্নতমান বিশিষ্ট আমাৰ অসমীয়া গ্ৰাম্য জীৱনৰ লোকাচাৰ ৰীতি নীতি লোকগীত ধৰ্মীয় বিশ্বাস এই সকলোবোৰ অসমীয়া বিষয়টোত সন্নিবিষ্ট ইয়াৰ উপৰি আমাৰ অসমীয়া সমাজত মুখে মুখে চলি অহা ডাকৰ বচন ফকৰা যোজনা জতুৱা ঠাঁচ আদিৰ বিষয়েও আমি অসমীয়া ভাষাৰ পৰা জানিব পাৰোঁ ইয়াৰ উপৰি বচন প্ৰত্যয় লিংগ সমাস উপসৰ্গ অনুসৰ্গ অনুকাৰ শব্দ আদি বিষয়েও জানিব পাৰোঁ অসমীয়া বিষয়টো পঢ়ি জানি আয়ত্ব কৰি ইয়াৰ ভিতৰলৈ সোমাই গৈ নতুনত্ব কিবা জানি পাৰি নেকি সেইবাবে এই বিষয়টো মোৰ প্ৰিয় বিষয় আছিল তদুপৰি অসমীয়া পঢ়িলে অসমীয়া ভাষাৰ প্ৰাচীন সাহিত্য বুৰঞ্জী বিষয়েও ভালদৰে জানিব পাৰি আনহাতে এই বিষয়টোৰ পৰা অসমীয়া ভাষাৰ প্ৰাচীন লিপিৰ জ্ঞানো আয়ত্ব কৰিব পাৰি সেইকাৰণে এইটো মোৰ প্ৰিয় বিষয় আছিল